ভাৰতবৰ্ষ হ'ল মূলতঃ এখন গনতান্ত্ৰিক গণৰাজ্য ঊনৈছশ সাতচল্লিছ চনৰ অৰ্থাৎ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছৰে পৰা আজি পৰ্যন্ত ভাৰতবৰ্ষত গণতন্ত্ৰই বা ভাৰতবৰ্ষক আমি এক গণতান্ত্ৰিক দেশ হিচাপে লক্ষ্য কৰিছোঁ গতিকে ভাৰতীয় সংবিধানখন লিখিত হোৱাৰ পাছৰে পৰা ভাৰতবৰ্ষত গণতন্ত্ৰই খোপনি পাতিছে আৰু ভাৰতবৰ্ষ বৰ্তমানলৈকে হ'ল এখন গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ সাংসদীয় গণতন্ত্ৰ আৰু ভাৰতীয় সংসদত দুখন দুটা সদন আছে লোকসভা আৰু ৰাজ্যসভা আৰু ভাৰতবৰ্ষৰ নাগৰিকসকলে ভাৰতবৰ্ষৰ পলিটিকেল এক্সিকিউটিভ ৰাজনৈতিক নেতাসকলক ইলেক্ট কৰে নিৰ্বাচিত কৰে জন লোকসভা ৰাজ্যসভা আৰু পঞ্চায়তৰ ইলেকশ্যনৰ দ্বাৰা পঞ্চায়তৰ নিৰ্বাচনৰ দ্বাৰা লোকসভা সাধাৰণ নিৰ্বাচন ভাৰতবৰ্ষত সদায় পাঁচ বছৰৰ মূৰে মূৰে হয় আৰু ভাৰতবৰ্ষৰ হ'ল এখন বহুদলীয় গণতন্ত্ৰ ভাৰতবৰ্ষত ৰাজনৈতিক দল বহুত বহুত থাকে সাধাৰণতে বহুত ৰাজনৈতিক দলে সৰ্বসাধাৰণৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে ইলেকশ্যনসমূহত ইলেকশ্যনসমূহত ইলেকশ্যনসমূহত থিয় হয় সাধাৰণতে ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমূহে ভাৰতীয় ভাৰতবৰ্ষৰ জনসাধাৰণক নিৰ্বাচনৰ আগত সাধাৰণতে ম'বিলাইজ কৰিবলৈ চেষ্টা কৰে বিভিন্ন সমস্যাসমূহক উত্থাপন কৰি আৰু সেই সমস্যাসমূহৰ লগত জড়িত বিভিন্ন ধৰণৰ প্ৰলোভন দেখায় ভাৰতবৰ্ষ যিহেতু এখন গণ উদাৰবাদী গণতন্ত্ৰ উদাৰবাদী ৰাষ্ট্ৰীয় উদাৰবাদী ব্যৱস্থাৰে চলে আৰু সেই উদাৰবাদী ব্যৱস্থাত কি হয় সদায় ৰাজনৈতিক ইছ্ মানে ৰাজনৈতিক সংগঠনসমূহে সদায় মানুহৰ সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ নৰ্ম্ছ ছচাইটেল নৰ্ম্ছ আৰু যেনে ধৰণে ধৰ্ম কাষ্ট ধৰ্ম কাষ্ট ইত্যাদি আৰু আৰু তাৰ গলত জড়িত বিভিন্ন সমস্যাসমূহ যেনেদৰে ভাষাৰ সমস্যা ভাষাৰ ধৰা যিহেতু মানুহ মানে জনসাধাৰণ বিভাজিত যিকোনো এখন দেশত বা যিকোনো এটা প্ৰান্তত সেই তেনেদৰেই ভাৰতৰ ৰাজনৈতিক পাৰ্টীসমূহে সদায় ভাৰতবৰ্ষৰ জনসাধাৰণক প্ৰলোভন দেখাই ম'বিলাইজ কৰিব সৃষ্টি কৰে যাতে তেওঁলোকে তেওঁলোক পাৰ্টীসমূহক ভোট দিয়ে আৰু সাধাৰণতে ভাৰতবৰ্ষ এখন বহুদলীয় দেশ দেশ হ'লেও অৱশেষত দুই বা তাতোতকৈ বেছি খুব বেছি তিনিটা পাৰ্টীয়েহে পাৰ্টীৰ মাজতহে মল্লযুদ্ধখন ৰাজনৈতিক মল্লযুদ্ধখন হয়গৈ অৱশেষত আৰু সেই দুটা পাৰ্টীক প্ৰায় মানে সংখ্যাগৰিষ্ঠ পাৰ্টী বুলি ক'ব পাৰি আৰু তাৰ ভিতৰত যিকোনো এটা পাৰ্টীয়ে অৱশেষত জয়ী হয় নিৰ্বাচনত আৰু সেই পাৰ্টীৰ দ্বাৰা ইলেক্ট হোৱা মানুহৰ জনসাধাৰণৰ ৰিপ্ৰেজেণ্টিভ ৰিপ্ৰেজেণ্টেটিভসকলেই চৰকাৰ গঠন কৰে ভাৰতবৰ্ষৰ যিহেতু এক গণতন্ত্ৰ আৰু তাত মোৰ ভাল আৰু বেয়া পাবলগীয়া কিছুমান কিছুমান কথা কিছু কিছু কথা আছে ভাল পাবলগীয়া কথাসমূহ হ'ল যে ভাৰতৰ কনষ্টিটিউশ্যনে আমাক বহুতখিনি গেৰেণ্টি দিছে ভাৰতৰ সংবিধানে আমাক বহুত বহুতো ৰাইট গেৰেণ্টি দিয়ে তাৰ ভিতৰত ফ্ৰীডম অফ এক্সপ্ৰেশ্যন এটা তাৰ দ্বাৰা যিকোনো আৰ্টিষ্ট বা নন আৰ্টিষ্ট বা যিকোনো এজন সাধাৰণ মানুহে নিজৰ মত বা নিজৰ পাৰ্স্পেক্টিভটো বা নিজৰ দৃষ্টিভংগীবিলাক শ্বেয়াৰ কৰিব পাৰি আনৰ লগত বা পাব্লিকেলি যিকোনো বস্তু শ্বেয়াৰ কৰিব পাৰি সামাজিক মাধ্যমতে হওক বা সমাজৰ বিভিন্ন ধৰণৰ কনফাৰেন্স বা ক'ৰবাত সমাজৰ পাব্লিকতে হওক সেই ফ্ৰীডম অফ এক্সপ্ৰেশ্যনৰ যোনটো অধিকাৰ বাক স্বাধীনতাৰ অধিকাৰ তাৰ ভিতৰত প্ৰধান সেই বাক স্বাধীনতাৰ অধিকাৰ যিহেতু গণতান্ত্ৰিক দেশসমূহত থাকে আৰু আৰু ধৰ্মীয় সংগঠনৰ অধিকাৰ আৰু বিভিন্ন ধৰণৰ ধৰ্মীয় বা বিভিন্ন ধৰণৰ ছেকুলাৰ সাধাৰণতে নন ৰিলিজন নন ৰিলিজনৰো যোনটো অধিকাৰ সেইটো ভাৰতীয় সংবিধানে আমাক প্ৰদান কৰিছে গতিকে সেইটো মই আটাইতকৈ ভাল পাওঁ আৰু ভাৰত গণতন্ত্ৰ হিচাপে আটাইতকৈ মই বেয়া পোৱা বস্তুটো হ'ল যে গণতন্ত্ৰ সদায় সংখ্যাগৰিষ্ঠৰ ওপৰত ডিপেণ্ড কৰে আৰু কিছু কিছুমান ঠাইত যোনখিনি কিছুমান মানুহে ভালপোৱা হয়তো ৰিপ্ৰেজেণ্টেটিভ নাথাকিবও পাৰে বা হয়তো কিছু কিছু সমষ্টিত মানে কিছুমান মানুহে বেয়া পাবলগীয়া কিছুমান মানে কিছুমান মানে মানুহৰে গঠিত হৈ থাকিব পাৰে সাধাৰণতে সেইটো বিভিন্ন সেইটো তাত থকা লেংগুৱেজ বা ভাষা বা সংস্কৃতিৰ ওপৰত ডিপেণ্ড কৰিব আৰু বিভিন্ন ভাষা আৰু সংস্কৃতিৰ বিভিন্ন ধৰণৰ মানুহৰ মাজত ভাষা আৰু সংস্কৃতিক লৈয়ে কনফ্লিক্ট বা আপোনাৰ হাই কাজিয়া বা পেচাল তেনেধৰণৰ কিবাকিবি হৈ থাকেই সদায় এইটো এটা আটাইতকৈ গণতন্ত্ৰৰ আটাইতকৈ এটা ডাঙৰ ইচ্যু বিশেষকৈ যিহেতু ভাৰত এখন ছেকুলাৰ ষ্টেট বা ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ ধৰ্মপিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষৰ গভাৰ্ণমেণ্টে বা যোনবিলাক ৰাজনৈতিক ইনষ্টিটিউশ্যন সেইবিলাকে সাধাৰণতে মানুহৰ প্ৰেক্টিচৰ পৰা দূৰত থাকি কিন্তু আজিকালি কি দেখা যায় ধৰ্মক লৈ বহুত পলিটিকেল বা পাৰ্টীয়ে বা ৰাজনৈতিক দলে মানুহক প্ৰলোভন দেখাব বিচাৰে বা বহুত বিভিন্ন ধৰণৰ ৰাজনৈতিক ষ্টাণ্ট পলিটিকেল ষ্টাণ্ট কৰিব বিচাৰে গতিকে সেয়াই আৰু সেই কথাটোকে মই ইমান সন্তষ্ট নহয় সেই কথাটোতে আৰু মোৰ প্ৰিয় ৰাজনৈতিক নেতা বৰ্তমান কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ যোনজন যোনে কলিয়াবৰ সমষ্টিৰ পৰা ইলেকশ্যন মানে কলিয়াবৰ সমষ্টিৰ এজন এম এল এ গতিকে তেখেতক মোৰ তেখেতৰ আদৰ্শসমূহ ভাল লাগে গতিকে তেখেতে মোৰ তেখেতে মোৰ আদৰ্শ নেতা তেখেতে সহজ সৰল মানুহজন কিন্তু বিচাৰ অলপ তেখেতৰ উচ্চ উচ্চ টাইপৰ অলপ আৰু বিচাৰত ভাল তেখেত আৰু তেখেতে তেনেধৰণে যোনবিলাক ৰিয়েলিষ্টিক প্ৰেগমেটিক ইচ্যু যোনবিলাক সমাজত চলি থকা আচল অৰ্থাৎ মানে যোনবিলাক আচল বা আচল সমাজত চলি থকা যোনবিলাক সমস্যা সেইবিলাক পাৰ্লিয়ামেণ্ট বা তেনেধৰণৰ প্লেটফৰ্মসমূহত উত্থাপিত কৰে ৰিলিজিয়াছ যোনবিলাক বা কাষ্টক লৈ যোনবিলাক বা তেনেধৰণৰ যোনখিনি ভোট বেংক পলিটিক্ছ বা যোনখিনি জাষ্ট ভোট পাবলৈ এটেমপ্ট কৰে য'ত য'ত ভোট পাবলৈ জাষ্ট এটেমপ্ট কৰি পেলাই যোনবিলাক ইচ্যু ৰেইজ কৰা হয় তেনেধৰণৰ সমস্যাসমূহ তেখেতে উত্থাপন ইমান নকৰে নকৰে যোনবিলাক ৰিয়েল প্ৰেগমেটিক আচল সমস্যা ধৰক যোনবিলাক দেশৰ ডেভলপমেণ্টৰ লগত জড়িত বা দেশৰ আপোনাৰ প্ৰযুক্তিৰ আৰু বিকাশৰ লগত জড়িত হয় সেইবিলাক সমস্যা উত্থাপন কৰে তেখেতে তেখেতৰ পৰিলক্ষিত হৈছে সে সেই তেনেধৰণৰ সমস্যা উত্থাপন কৰাৰ গতিকে সেই কথাটো মোৰ তেখেতৰ আটাইতকৈ ভাল লাগে আৰু যদি মই কেনে কেনেবাকৈ তেখেতক লগ পাওঁ তেনেধৰণ তেনেহ'লে মই তেওঁক প এই দেশৰ বিকাশ আৰু প্ৰযুক্তিৰ লগত জড়িত কথাবিলাকেই সুধিবলৈ চেষ্টা কৰিম দেশত মিউজিয়াম প্লেনেটৰিয়াম সেইবিলাক নাই আমাৰ অসমত হিষ্টৰিকেল মানে ঐতিহাসিক ৰিচাৰ্চ বা ঐতিহাসিক অধ্যয়ন নাই হোৱা অসমত যোনবিলাক প্ৰাচীন অসমৰ ইতিহাস প্ৰাচীন অসমৰ ইতিহাসৰ বাবে আমি সাধাৰণতে ধাৰ্মিক যোনবিলাক মহাকাব্য যোনবিলাক পুৰাণ আমাৰ হিন্দু ধৰ্মৰ সেই পুৰাণসমূহৰ ওপৰত পুৰাণসমূহত থকা আলৌকিক কথাবিলাকৰ ওপৰত সাধাৰণতে ভিত্তি কৰি ইতিহাস নিৰ্ধাৰিত কৰিব লগা হয় কিন্তু তাৰ একমাত্ৰ কাৰণ এইটোৱে যে ভা ভাৰতত ইমান মানে বিশেষকৈ অসমত আমাৰ ইমান হিষ্টৰিকেল ৰিছাৰ্চ নাই হোৱা ঐতিহাসিক অধ্যয়ন হোৱা নাই ঐতিহাসিক গৱেষণা হোৱা নাই সেইটো এটা ডাঙৰ মই ভাবোঁ এটা ইচ্যু আৰু তেনেদৰে আমাৰ অসমত প্লেনেটেৰিয়ামবিলাক ইমান নাই প্লেনেটেৰিয়াম হ'ব লাগে কেইখনমান সাধাৰণতে মোৰ পাৰ্ছনেল মানে ব্যক্তিগত সেইটো এটা বিচাৰ যে প্লেনেটেৰিয়ামৰ কথা চিন্তা কৰি বা তেনেধৰণৰ এষ্ট্ৰ'নমিকেল লেব হ'ব লাগে বিদ্যালয় মহাবিদ্যালয়সমূহত এট লিষ্ট এটা টেলিস্কোপ হ'ব লাগে গতিকে যিহেতু মই মহাকাশ বিজ্ঞানৰ ৱেল এপ্ৰিচিয়েটাৰ এজন মহাকাশ বিজ্ঞানৰ এজন মানে আৰু সাধাৰণতে অৱজাৰ্ভাৰ অৱজাৰ্ভাৰ ভাল লাগে মোৰ মহাকাশ বিজ্ঞান গতিকে সেইটো চাই মোৰ সেয়াই তেখেতৰ ওচৰত থকা দাবী